হয় হয় কনক শইকীয়া এই মাঘৰ বিহু অলপ অলপ যোগাৰ কৰিছো আৰু এতিয়া আমি ৰাইজেও একেলগে খাব লাগে নহয় মেজি বিহুটো অঁ মিটিংখন কাহানিকৈ গোটাই আকৌ আৰু কি কি আলোচনা কৰা এইবোৰ গোটেইখিনি ঠিক ঠাক কৰি মানুহ গোটাব লাগে অঁ অঁ আৰু এই বিহুত ফাংচন এখনো হ'ব লাগে নহয় আমাৰ বুঢ়া বুঢ়ী মিলি সকলোখিনি মিলি খাই বৈ ফূৰ্তি কৰিব লাগিব অঁ অঁ মিটিঙখন সোনকালে দিয়ক কেনেকৈ পাতিব এতিয়া

মেজি ক'ত পাতিব অঁ ভালেই হ'ব অঁ পাতিব লাগিব পাতিব লাগিব

হ'ব হ'ব